ৰেডিঅ' হ'ল যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম ৰেডিঅ'ৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ বা বাতৰি লাভ কৰিবলৈ সক্ষম হওঁ আজিকালি ৰেডিঅ'ৰ প্ৰচলন কিছু কমি গৈছে যদিও আজিও মানুহে গান নৃত্য গীত আদি ৰেডিঅ'ত শুনে ৰেডিঅ'ৰ জৰিয়তে আমি দৈনিক বাতৰি দৈনিকভাৱে লাভ কৰিবলৈ সক্ষম হওঁ ৰেডিঅ'ৰ বিভিন্ন ধৰণৰ চেনেল আছে সেইসমূহৰ ভিতৰত আজিকালি মুখ্যত এফ এম চেনেলসমূহ অতি জনপ্ৰিয় গাড়ী মটৰ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান অনুষ্ঠানত এফ এম চেনেলসমূহৰ প্ৰচলন বৰকৈ হয় ইয়াৰ উপৰিও আমাৰ চৰকাৰীভাৱে প্ৰচলিত আকাশবাণী কেন্দ্ৰ আমি দেখিবলৈ পাওঁ আকাশবাণী গুৱাহাটী আকাশবাণী ডিব্ৰুগড় আকাশবাণী চিলচৰ আ আকাশবাণী তেজপুৰ আদি বিভিন্ন ধৰণৰ ৰেডিঅ' কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত হয় সেই কেন্দ্ৰসমূহে অসমীয়া ভাষা নৃত্য গীত আদি প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন ধৰণৰ কাম কৰি আছে ইয়াৰ উপৰিও খেতি বাতি সম্পৰ্কীয় কৃষি সম্পৰ্কীয় বিদ্যালয় আৰু শিক্ষা সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান কাৰ্যক্ৰম এই চেনেলসমূহে প্ৰচাৰিত কৰে ইয়াৰ উপৰিও জ্ঞান বিজ্ঞান অকনিৰ মেল আদি বিভিন্ন ধৰণৰ অনুষ্ঠান বহু পুৰণি সময়ৰ পৰা চলি আহিছে ৰেডিঅ'সমূহৰ ভিতৰত এণ্টেনা থকা ৰেডিঅ' পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছিল কিন্তু বৰ্তমান সময়ত ৰেডিঅ' মোবাইলৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে আজিকালি মানুহে ৰেডিঅ'ৰ অন অনুষ্ঠানসমূহ মোবাইল ফোনৰ জৰিয়তে বা মোবাইল এপৰ জৰিয়তে শুনিবলৈ সক্ষম হৈছে বিভিন্ন চেন ধৰণৰ ৰে ৰেডিঅ' চেনেলসমূহৰ ভিতৰত এফ এম ৰেডিঅ'ৰ ভিতৰত নাইণ্টি টু পইণ্ট ফাইভ বিগ এফ এম ৰেড এফ এম নাইণ্টি থ্ৰী পইণ্ট ফাইভ নাইণ্টি ফাইভ পইণ্ট জিৰ' ৰেডিঅ' মিৰ্চি আৰু নাইণ্টি ফ'ৰ পইণ্ট থ্ৰী এফ এম বৰ জনপ্ৰিয় ইয়াৰ উপৰিও আকাশবাণীৰ এফ এম মহাবাহু বুলি এটা চেনেল আছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত বিবিধ ভাৰতী নামৰ এটা চেনেল আছে যি হিন্দী বাতৰি হিন্দী গীত আদি প্ৰচাৰ কৰে বিভিন্ন ধৰণৰ ৰেডিঅ' চেনেলসমূহত গোটেই দিন বিভিন্ন ধৰণৰ সংগীত কথোপকঠন বাৰ্তালাপ সাক্ষাৎকাৰ আদি প্ৰচাৰিত কৰা হয় ইয়াৰ উপৰিও ৰেডিঅ' চেনেলসমূহত বিভিন্ন ধৰণৰ বিজ্ঞাপন আদি প্ৰচাৰিত কৰা হয় ইয়াৰ জৰিয়তে মানুহে বিভিন্ন ধৰণৰ মনোৰঞ্জন লাভ কৰাৰ লগতে বিভিন্ন ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হয় ৰেডিঅ' এটা যোগান্তকাৰী আৱিষ্কাৰ ৰেডিঅ' আৱিষ্কাৰ কৰিছিল গুলগিয়াম' মাৰ্কনি নামৰ এজন বিজ্ঞানীকে বৰ্তমান সময়ত কিন্তু ৰেডিঅ'ৰ জনপ্ৰিয়তা কিছু কমি গৈছে আৰু ইয়াৰ স্থান গ্ৰহণ কৰিছে টিভি বা অন্যান্য মোবাইল এপসমূহে ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হওঁ আৰু ৰেডিঅ' এটা গুৰুত্বপূৰ্ণ অৱদান আছে সমাজ নিৰ্মাণত ৰেডিঅ'ৰ আন এটা উপকাৰিতা হ'ল কোনো দুৰ্যোগৰ সময়ত ৰেডিঅ' এটা অতি গুৰুত্বপূৰ্ণ সংবাদৰ মাধ্যম হৈ পৰে যেনে ভূমিকম্পৰ সময়ত বা বানপানীৰ সময়ত বা ঘূৰ্ণি বতাহ ভূমিস্খলন আদিৰ সময়ত বিভিন্ন ধৰণৰ চৰকাৰী ঘোষণাৰ বাবে ৰেডিঅ' ব্যৱহাৰ কৰা হৈ আছে ৰেডিঅ'ৰ প্ৰধান চেনেলসমূহৰ মুখ্য কেন্দ্ৰসমূহ মুখ্য নগৰসমূহ যেনে গুৱাহাটী ডিব্ৰুগড় তেজপুৰ চিলচৰ আদি চহৰত অৱস্থিত বা দিল্লী মুম্বাই আদি মহানগৰত অৱস্থিত ইয়াৰ উপৰিও ৰেডিঅ'ত কৰ্ম সংস্থাপন লাভ কৰি বহুতো শিল্পীয়ে নিজৰ জীৱিকা নিৰ্বাহ কৰি আছে বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা তথা কণ্ঠশিল্পীয়ে ৰেডিঅ'ত নিজৰ কৌশল বা প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ এখন লাভ কৰে এতিয়া মই ভাল পোৱা টিভি চেনেলসমূহৰ বিষয়ে ক'ম মই প্ৰধানকৈ টিভি ৰ খেলৰ চেনেলসমূহ উপভোগ কৰিবলৈ ভাল পাওঁ ইয়াৰ ভিতৰত ষ্টাৰ স্পৰ্টছৰ গোটেইকেইটা চেনেল আৰু বিশেষকৈ ক্ৰিকেট সম্পৰ্কীয় চেনেলসমূহ মই বেছিকৈ চাবলৈ ভাল পাওঁ অন্য মনোৰঞ্জন মনোৰঞ্জনধৰ্মী চেনেলসমূহৰ ভিতৰত বিশেষকৈ হিন্দী চেনেলসমূহ যেনে চব টিভি ষ্টাৰ চেনেলসমূহ জী চেনেলসমূহ তথা হিন্দী নিউজ চেনেলসমূহ মই বেছিকৈ চাওঁ হিন্দী নিউজ চেনেলসমূহৰ ভিতৰত জী টিভি এ বি পি নিউজ জী ৰিপাব্লিক টিভি মুখ্য চব চেনেলত দিয়া তাৰক মেহতা কা উল্টা চশমা মোৰ এখন প্ৰিয় ধাৰাবাহীক ইয়াত থকা জেঠালাল আৰু তাৰক মেহতাৰ চৰিত্ৰ মোক বিশেষভাৱে আকৰ্ষণ কৰে ইয়াৰ উপৰিও কপিল শৰ্মা শ্ব' বুলি এটা হাস্য বেংগ ধৰ্মী শ্ব' প্ৰচাৰ কৰা হয় যিটো ভাৰতত খুব জনপ্ৰিয় আনহাতে বিভিন্ন ধৰণৰ চিৰিয়েলসমূহ ধাৰাবাহীকসমূহ যিবোৰ টিভি ত প্ৰচাৰ কৰা হয় সেইসমূহ আমাৰ ঘৰৰ মহিলাসকলৰ অতিকৈ প্ৰিয় আনহাতে বৃদ্ধ লোকসকলে প্ৰধানকৈ নিউজ চেনেলসমূহ চাবলৈ ভাল পায় ইয়াৰ উপৰিও শিশুসকলৰ মুখ্য আকৰ্ষণ হৈছে কাৰ্টুন চেনেলসমূহ কাৰ্টুন চেনেলসমূহৰ ভিতৰত কাৰ্টুন নেটৱৰ্ক দ'ৰেমন আদি প্ৰধান ইয়াৰ উপৰিও মোৰ এটা অন্য আকৰ্ষণ আকৰ্ষণৰ কেন্দ্ৰ হৈছে জীৱ জন্তুৰ বিষয়ে প্ৰচাৰ কৰা এনিমেল প্লেনেট আৰু নেশ্যনেল জিয়'গ্ৰাফিক এণ্ড ডিস্ক'ভাৰী চেনেল এই চেনেলসমূহত পৃথিৱীৰ বিভিন্ন মহাদেশৰ জীৱ জন্তুসমূহৰ সম্পৰ্কে অত্যন্ত বিস্তৃতভাৱে প্ৰদৰ্শনী বা ডকুমেণ্ট্ৰি প্ৰকাশ কৰা হয় ইয়াত আফ্ৰিকাৰ বিভিন্ন দুষ্প্রাপ্য জীৱ জন্তু আমি চোৱাৰ সুবিধা লাভ কৰোঁ আৰু ইয়াত বিজ্ঞান সম্পৰ্কীয় বিভিন্ন ধৰণৰ ধাৰাবাহিক প্ৰচাৰ কৰা হয় যেনেকৈ ছায়েন্স অৱ ষ্টুপিড ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বিদেশী নিউজ চেনেল য'ত ইংৰাজীত ইংৰাজীত কথাবোৰ প্ৰকাশ কৰা হয় সেইসমূহো মোৰ অতি প্ৰিয় কৃষি সম্পৰ্কীয় চৰকাৰী নিউজ চেনেলসমূহ যেনে ডি ডি কিষান ইয়াৰ উপৰিও ডি ডি ভাৰত আদিও খুব উপকাৰী নিউজ চেনেল ইয়াৰ উপৰিও আমি আজিকালি টিভি ৰ নিউজ চেনেলসমূহ মোবাইল ফোনতে এপৰ জৰিয়তে লাভ কৰোঁ বিভিন্ন ধৰণৰ অ' টি টি প্লেটফৰ্মৰ জৰিয়তে আমি টিভি ত দিয়া ধাৰাবাহীকসমূহ বা চিনেমাসমূহ মোবাইল ফোনতে উপভোগ কৰাৰ সুবিধা লাভ কৰোঁ আমি বিভিন্ন ধৰণৰ খেল আদি খেল আদি মোবাইল ফোনৰ জৰিয়তে উপভোগ কৰাৰ সুবিধা লাভ কৰোঁ বৰ্তমান সময়ত কিছু পৰিমাণে টিভি ৰ জনপ্ৰিয়তা কমি গৈছে যদিও ইয়াৰ স্থান সদায়ে আমাৰ সমাজত আছে টিভি ৰ এটা মনোৰঞ্জনৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আছে টিভি আমাক দৈনন্দিন জীৱনৰ ভাগৰুৱা জীৱনৰ মাজত আমাক কিছু সময়ৰ বাবে মনোৰঞ্জন প্ৰদান কৰে ইয়াৰ জৰিয়তে আমি মানসিকভাৱে অশান্তি লাভ কৰো আৰু আমি আমোদ লাভ কৰোঁ এনেদৰে আমাক টিভি আৰু ৰেডিঅ'ই বিভিন্ন ধৰণে মনোৰঞ্জন আৰু তথ্য আৰু জ্ঞান প্ৰদান কৰি আহিছে এনেদৰে এই দুয়োটা বিজ্ঞানৰ বিজ্ঞান অতি প্ৰয়োজনীয় আৱিষ্কাৰে আমাক নতুন নতুন জ্ঞান লাভ কৰাত পথ প্ৰশস্ত কৰি দিছে